হেল্ল'

মই প্ৰদীপে কৈছোঁ

অঁ লোনৰ কাৰণেই কৰিছিল ব্যৱসায় ব্যৱসায়

অ' অ' এইটো হেৰিটো লোনটো

অ' অ' অ'

অ' অ' এইটো ইণ্টাৰেষ্টটো কিমান লোন নাই নাই নাই

অ' অ' অ' অ' অ' অ' অ'

অ'

অ' অ'